বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে জন্মদিন এনেদৰে পতা হয় কাৰণ কিয় জন্মদিনটো আমাৰ পৰিয়ালৰ মানুহে সকলোৱে জানে আৰু বন্ধুবৰ্গসকলেও জনা হয় কাৰণ কিয় বন্ধুবৰ্গসকলে যেতিয়া আমি কথা বতৰা পাতোঁ তেতিয়া তেওঁলোকে সোধে যে জন্ম কেতিয়া সেই দিনবোৰ কোৱাৰ পিছত তেওঁলোকৰ মনত থাকে আৰু সেই দিনবোৰ মনত থকাৰ কাৰণে তেওঁলোকে যেতিয়া মোৰ জন্মদিনটো পৰে তেতিয়া তেওঁলোকে উইছ মানে শুভেচ্ছা জনাই যে জন্মদিনৰ সেইটোকাৰণে আৰু সেই জন্ম দিনৰ শুভেচ্ছা জনোৱাৰ কাৰণত তেওঁলোকৰ সেই মৰমৰ কাৰণেই মৰমৰ কাৰণেই জন্মদিনটোত ঘৰলৈ নিমন্ত্ৰণ জনোৱা হয় যাতে সেই বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে লগ লাগি এসাঁজ ভালদৰে খাব পাৰোঁ আৰু ঠিক সেই তেনেদৰে বন্ধুবৰ্গসকলক আৰু পৰিয়ালসকলক নিমন্ত্ৰণ দিয়া হয় যে ঘৰত এসাঁজ মোৰ জন্ম উপলক্ষে একেলগে ভাত এসাঁজ খাম বুলি তেওঁলোকক নিমন্ত্ৰণ দিয়া হয় আৰু ভ ভগৱানৰ ওচৰতো এখন শৰাই দিয়া হয় আৰু সেই শৰাইভাগ প্ৰসাদেৰে দিয়া হয় আৰু সেই প্ৰসাদ প্ৰসাদ পৰিয়াল আৰু বন্ধুবৰ্গক দিয়া হয় খাবলৈ আৰু তেনেকৈ জন্মদিন পতা হয় আৰু বিয়া সমূহো এনেদৰেই পালন কৰা হয় যেতিয়া বিয়া এখন ঠিক কৰা হয় তেতিয়া বন্ধুবৰ্গ আৰু পৰিয়ালৰসকলক জনোৱা হয় যে মই বিয়া পাতিব ওলাইছোঁ আৰু বিয়াৰ দিনটো ঠিক কৰিবলৈ লগৰ আৰু পৰিয়ালৰসকলক জনোৱা হয় আৰু তেওঁলোকে দিন বাৰ চোৱা মানুহক জনাই তেওঁলোকেই দিন বাৰ ঠিক কৰে আৰু ল'ৰা বা ছোৱালীকো চোৱা চিতা কৰে আৰু তেনেকৈ বিয়াৰ দিন ঠিক কৰি বিয়া উৎযাপন কৰা হয় আৰু সেই বিয়া উৎযাপনত একলগ হ'বৰ কাৰণে উপস্থিত থাকিবলৈ তেওঁলোকক নিমন্ত্ৰণ দিয়া হয় নিমন্ত্ৰণ পত্ৰ দি তেওঁলোকক বিবাহস্থলীত উপ উপস্থিত থাকিবলৈ কোৱা হয় আৰু তেওঁলোকক উপস্থিত থাকি আশীৰ্বাদ দিবলৈ কাৰণে আহ্বান কৰা হয় আৰু ঠিক তেনেকৈ বিয়াবোৰো বহুত ফূৰ্তি আৰু আনন্দৰ মাজেৰে উৎযাপন কৰা হয় আৰু সেই উৎযাপনত বহুতো স্মৃতি ৰৈ যায় বহুতো দুখো লাগে সুখো লাগে আৰু বহুত হাঁহি ফূৰ্তিৰে সেই দিনটো পালন কৰা হয় আৰু সেই দিনটোৰ বহুত স্মৰণীয় হৈ ৰয় সকলোৰে মনত কাৰণ সেই বিয়াখন বছ জীৱনত এবাৰেই পতা হয় কাৰণ সেই বিয়াখন বহুত আগ্হেৰে আগ্ৰহেৰে বন্ধু আৰু পৰিয়ালে দিনটোৰ কাৰণে বাট চাই থাকে আৰু সেই বিয়াত উপস্থিত থাকি তেওঁলোকে বহুতো সহায় আৰু আশীৰ্বাদ দিয়ে আৰু সেই বিয়াৰ দিনটোৰ সেইকাৰণেই বহুত স্মৰণীয় হৈ ৰয়